হাঁহ সাধাৰণতে হাঁহৰ বেমাৰ হয় হাঁহ এই ভৰি লেঙেৰা হয় হাঁহৰ এই ববচাবন ভৰিত যদি বান্ধি দিয়ে কিছুমান ভালো হয় বেছিকৈ হাঁহ লেঙেৰা হোৱাটো ৰাজাহাঁহ বেছিকৈ লেঙেৰা হয় পাতি হাঁহ তেনেকৈ লেঙেৰা নহয় পাতি হাঁহ এনেকৈ য'ত ত'ত শুই শুইহে থাকে হাঁহৰ বেমাৰ লক্ষণসমূহ হ'ল জলকামাৰি ক'ৰবাত জোপ পাতি ৰৈ থাকে তাৰ দুদিনমানৰ পিছতহে বেমাৰটো ধৰা পৰে পাতিহাঁহ তেনেকুৱা ৰাজহাঁহৰ আকৌ এনেকুৱা নহয় ৰাজহাঁহে লাহে লাহে লাহে লাহে হৈ ক্ৰমান্বয়ে ৰাজাহাঁহৰ বেমাৰটো বেছি হয় ভৰি এই লেঙেৰা হোৱাটো ৰাজহাঁহৰ লক্ষণ সেইটো পাতিহাঁহৰ লক্ষণটো হ'ল তো জোপোকা মাৰি থাকে থাকি থাকি থাকি থাকি পিছতহে এনেকৈ জলকা লগা লাগি গ'লেহে গম পায় আৰু যে হাঁহৰ বেমাৰ হৈছে এইবোৰেই আৰু ৰাজাহাঁহৰ পাতিহাঁহৰ আৰু কুকুৰা হ'ল এনেকুৱা কুকুৰা যেনেকৈ চৰি থাকে চৰি থাকে লাষ্টত এইটো দুদিনমান ধৰি মনটো মাৰি মাৰি থাকিব মন মৰা পিছত লাহেকৈ গৈ পেলাইনি জলকা লাগেগৈ আৰু জলকা লাগি থাকে পাঁচদিন ছদিন তাৰপৰা আৰু বেমাৰ হয় ঘেক ঘেক কৰি কোৱা বেমাৰ তেনেকুৱা লক্ষণ আও তাতে আও ঘৰতো এইবোৰ দৰৱ পাতি খুৱাব পৰা হয় তো দৰৱ পাতি মানে তো জ্বৰ টেবলেট তো মিহি কৰি পেলাইনি এনেকৈ চাই পেলাইনি বোলে কেইটা কুকুৰা এনেকুৱা হৈছে এই কুকুৰা চাই বোলে চাৰিটা কুকুৰা হৈছে দুটা টেবলেট মিহি কৰি পেলাইনি পানী গুলি পেলাইনি খুৱাব খোৱাই ল'ব লাগে খুৱাব লাগে মানে এদিন খোৱালে মানে পটককৈ ভাল নহয় আৰু ধৰি লওক চাৰিদিনমান যদি তেনেকৈ চাৰিটা টেবলেট যদি তেনেকৈ বা এজনীকে হওক চাৰিজনীকেই হওক তেনেকৈ যদি খুৱায় তেনেকৈ আৰু বেমাৰটো লাহেকৈ ভাল হয় নমৰে আৰু বাচে আৰু সৰু সৰু পোৱালি যদি হ'বলৈ হয় হ'বলৈ হয় নহয় পোৱালিও বেমাৰ হয় সেইটো তেতিয়া চাৰিভাগৰ এভাগ টেবলেটটো এনেকৈ পোৱালি চাই আৰু কম পৰিমাণে কিছুমান বেছি হ'লে মানে বেছিকৈ টেবলেটটো দিব লাগিব কম হ'লে মানে কমকৈ দিব লাগিব তেনেকৈ আৰু যত্নটো ল'ব লাগে যত্ন ল'ব লাগে তেতিয়া আৰু দিনটোত চাউলৰ লগত পোৱালি মুখ ফালি খোৱাব নোৱাৰে চাউলৰ লগত সানি যদি দিয়ে তেতিয়া চাউল খাব দিনটোত দুৱাৰ বা এবাৰ তেনেকৈ আৰু দিন লাগিব চাৰিদিন পাঁচদিনৰ পিছত তেনেকৈ পোৱালি ভাল হয় বেমাৰৰপৰা আৰু ডাঙৰটো লাগে চাৰিদিন পাঁচদিন পোৱালিটো চাৰি পাঁচদিনলৈতো বেছিকৈয়ে হয়গৈ হ'লেও তাৰ ভিতৰতে বহুত ভালো হয় আৰু পানীৰপৰা হেৰি কৰি থ'ব লাগিব পানীটো বেমাৰ হোৱা টাইমত খাবলৈ দিব নালাগিব কমটি কৈ থ'ব লাগিব পানী কমটি পৰিমাণে পানী খাবলৈ দিবই নালাগিব পানী যদি বেছিকৈ খায় কুকুৰা তেতিয়াতো বেমাৰ হৈয়ে যি যেনেকৈয়ে নথওক পানী খোৱাৰপৰা পানী পেলোৱা পেলাই থোৱা ঘৰৰ মানুহ বা নিজেও সেইটো অকণমান সাৱধান হ'ব লাগিব পানী দুনি য'তে ত'তে পেলাই গাঁত হৈ থাকিলেতো খাব সেনেকৈ থ'ব নালাগিব শুকাই যোৱা জেগাত গৰা জেগাত পেলাব লাগিব তেতিয়া কুকুৰাই পানী খাবলৈ নেপায় তেতিয়া কুকুৰা বেমাৰ নহয় নহয় মানে নহয় তেনেকৈ পানী খাবলৈ নেপালে পানী পানী খাবলৈ যদি পানী খুৱাই খুৱাই আছে যদি খুব বহুতকেইদিন যদি বৰষুণ দিয়া নাই তেতিয়া যদি বৰষুণ দিয়ে আগতে নহৈছিলে আজিকালিহে এনেকুৱা বহুত দিন যদি বৰষুণ নিদিয়ে বৰষুণটো দিয়াৰ পিছত তেতিয়া যদি কুকুৰাইটো পানী খাবই নেজানে মানুহেহে জানে বা তেনেকুৱা ধৰণৰ কথা যে কুকুৰাই তেতিয়া পানীটো খালেই বেমাৰটো লাহেকৈ আৰু এসপ্তাহমানতে সেইটো বেমাৰটো হয়েই আৰু জোপোকা লাগি এইটো জলকা লাগি পেলাইনি তেনেকৈ বেমাৰটো হয় আৰু টেবলেট খোৱাবই লাগিব টেবলেটটো টেবলেটেই হওক বা গাঁৱলীয়া আমাৰ গাঁৱৰ মানুহ গাঁৱলীয়াও দৰৱেই হওক এইটো তেনেকৈ খোৱাই মানুহে আৰু পাৰ চৰাই কথা ক'বলৈ গ'লে পাৰ চৰাইটো পাৰ চৰায়েও তেনেকৈয়ে আৰু থ'ব লাগিব থাক হেৰি কৰিব লাগিব পাৰ চৰাইটোও দৰৱ পাতি নোখোৱালেও চাফচিকুণতা কৰি থ'লেই মানে পাৰ চৰাইটো হয় তো পানীটো পাৰ চৰাইটো ধৰি ৰাখিব নোৱাৰে কুকুৰাটো ধৰি ৰাখিব পাৰে কুকুৰাটো গঁড়ালত ভৰাই ৰাখিব পাৰে মানুহে যিয়েই মানুহেই হওক বা ময়ে হওক কুকুৰা গঁড়ালতো থাকে কিন্তু পাৰ চৰাইটো পাখি লাগা উৰি ফুৰিব উৰা সেইটোতো ধৰি ৰখাব নোৱাৰে তেনেকৈ আৰু দৰৱ পাতিতো কুকুৰাক দিওঁতেই আৰু পাৰ চৰায়েও অকণমান খাবলৈ পায় তেনেকৈয়ে আৰু হয় আৰু ইয়াকে কৈ মই সামৰণি মাৰিলোঁ